হেল্ল' অঁ মণিষা বৌ নি অঁ আজি বোলে হেৰি নামঘৰত এই আমাৰ গাঁৱৰ নামঘৰত বোলে ভাওনা আছে হয়নে যাবিনে নেযাৱ মই এতিয়া তহঁতি যদি যাৱ যাম আৰু তেতিয়া এতিয়া কেইটা বজাত ওলাব পাৰিবি হয়নি আৰু কোনোবা যাবনি তহঁতৰ লগত অঁ কণ দাদা যাবনে কণ দাদা যাব নাই অঁ তেতিয়াহ'লে মই মাহঁতৰ লগতে ওলাম ৰৈ থাকিবি একেলগে যাম ন ভাত পানী খায়েই যাম নহ'লে আকৌ আহি পিনাই খাবলৈ দেৰি হৈ যাব নহয় তাৰপাছতে হেৰি কি পিন্ধি যাবিনো অঁ হ'ব তেতিয়াহ'লে মই ময়ো মেখেলা চাদৰ পিন্ধি যাম তেতিয়াহ'লে দেই তই হ'লে মানে মোক চিঞৰি দিবি মাতি দিবি

অঁ যাব লাগিব নহ'লে আকৌ ঠাণ্ডা নহয় অকণমান যাম লৈ যাম আৰু এই একো নাই হ'ব আৰু পিন্ধি যাম তাতে থৈ দিম এই ওচৰৰ এহেঁতৰ ঘৰতে থৈ দিম ৰীমাহঁতৰ ঘৰতে থৈ দিম তাৰপাছতে লৈ পিনে গুচি আহিম যদি অসুবিধা হয় আৰু যাবৰ সময়ত খালী তই মাতি দিবি দেই চিঞৰ অঁ চিঞৰ মাৰি দিবি অঁ একেলগে গুচি যামগৈ অঁ অঁ ঠিক আছে বাৰু হ'ব হ'ব